অসমত বহুতো ক্ৰয় খাদ্য চিকিৎসা আছে যেনে ধৰক এতিয়া বিনামূলীয়া চকু অপাৰেচন কৰে চকু চিকিৎসা কৰে বিনামূলীয়াকৈ লেঞ্চ লগায় চকুত সেইটো এটা কৰে তাৰপিছত আৰু আয়ুষ্মান কাৰ্ড অসমত বহুতো দুখীয়া দুখীয়া মানুহে মানে সুবিধা পাইছে আয়ুষ্মান কাৰ্ডখনৰ পৰা আয়ুষ্মান কাৰ্ডখনত এতিয়া ধৰক দুখীয়া মানুহে বহুতো সুবিধা পাইছে পাঁচ লাখ টকালৈকে মানে সুবিধা পায় মানে সেইটো এটা ভাল সুবিধা ওলাইছে আৰু ধৰক সাধাৰণতে আমাৰ হস্পিটেলবোৰত কাঁহৰ পেৰাচিটাম'ল আৰু গেছৰ দৰৱ বা যিকোনো ভিটামিন আইৰণ টেবলেট এইবিলাক আমাৰ স্থানীয় স্বাস্থ্যকেন্দ্ৰতে পোৱা যায় ধৰক সেইবিলাক সুবিধা হৈছে আৰু এতিয়া ধৰক নাৰ্ছিং হোমবিলাকত বহুতো যিবোৰ ব্যক্তিগত নাৰ্ছিং হোম সেইবিলাকত খৰচ বেছি হয় কাৰণে ধৰক দুখীয়া মানুহৰ কাৰণে এইবিলাক সুবিধা ওলাইছে বহুত ধনীবোৰে ধৰক ডাঙৰ ডাঙৰ হস্পিটেলত নিব ব্যক্তিগত প্ৰাইভেট হস্পিটেলবিলাকত সেইবিলাকত যদি সেইবিলাকতো বাৰু আয়ুষ্মান কাৰ্ডে সুবিধা পায় আয়ুষ্মান কাৰ্ড থকাবিলাকে নাৰ্ছিং হোমতো সুবিধা পায় আৰু হস্পিটেলত তেনেদৰে ধৰক বহুতো সুবিধা আছে আৰু মানে চকু বিশেষকৈ বিনামূলীয়া চকু সেৱাটো বেছি সুবিধা হয় মানে অলপ বয়সীয়া মানুহৰ কাৰণে বিনামূলীয়া চকু সেৱাটো বহুত মানে সুবিধা হৈছে বহুতৰে মানুহৰ তেনেধৰে তেনেধৰণে স্বাস্থ্য কেন্দ্ৰৰ সেৱাবিলাক সেৱা কৰাতো মানে স্বাস্থ্যকেন্দ্ৰভাৱে সুবিধা হৈছে আৰু চবৰে